হেল্ল' অঁ অঁ আছে ঐ এইমাত্ৰ বজাৰৰ পৰা আহি পালোঁ ভাগৰে লাগিছে অলপ বহিছোঁ অঁ ঠিকে আছে না বিহুৰ বজাৰতো অলপ বিহুৰ বজাৰ কৰি আহিছোঁ অঁ অঁ ৰাস চাব যাব পাৰি আচ্ছা হ'ব ৰাসকলৈ কেইদিনমান আছে নহয় আমি আতাইবিলাকে গাড়ী এখন লৈ যাম

এ এ মই বুঢ়া মানুহ ইমান মাজুলীলৈকে নোৱাৰিম যাবা ভাল নালাগিব এ হ'ব হেৰি কৰিম অঁ অঁ অঁ গাড়ী ঠিক কৰিমতো নিজাকৈ গাড়ী ঠিক কৰি তেনেকৈ যাম আজিকালি যাতায়তবোৰো বৰ ভাল হৈছে অঁ ভাল হৈছে অঁ অঁ অঁ আমাৰ স্থানীয় বিভিন্ন অঁ ঠিকে আছে সেইবিলাকটো লাগিবই সেইবিলাক লাগিব অলপ চাব ধৰ্মৰ বিষয়ে অলপ জানিব লাগিব সেইবিলাক ধৰ্ম জানি কিনে আমি স্থানীয়ভাৱে এবাৰ হৰি মন্দিৰ নলবাৰীতো যাব লাগিব নহয় জানো অঁ অঁ অঁ নলবাৰীতো যাব লাগিব যিহেতু আমাৰ স্থানীয় তাতো অলপ যায় তেনেকৈ থিয়েটাৰ টিয়েটাৰ চাই অলপ আ আনন্দ কৰিব লাগিব যদি যোৱা যায় নহয় জানো

নাই হাউলিটো বেলেগ কথা আমি যদি মাজুলীত যাওঁ মাজুলীত গ'লে মাজুলীৰ পৰা ঘূৰি আহি নলবাৰী চাই এইবিলাক ৰওঁতে ৰওঁতে দুই তিনি দিন গুচি যাব হাউলিত যোৱাতো সময় হ'ব জানো সময় হ'ব জানো সময় হ'ব নে নহয় আ হ'লে দেখা যাব হ'লে যাব আজিকালি ষোল্ল সোতৰ দিন থাকি যায় তেনেকুৱা নহয় জানো অঁ হাউলি ভাল হাউলি বৰ আহল বহল তাত বহুত কিবা কিবি বেলেগ বেলেগ থাকে পুৰণা এই সেইবিলাকো দেখুৱায় থিয়েটাৰ নাই অঁ অঁ অঁ

অঁ অঁ অঁ ঠিকে আছে হ'ব বুলি

হেল্ল' অঁ অঁ হ'ব মানে হেৰি কৰিব ঐ ঐ শুনক এই পাৰে যদি এপাক আহি যাবচোন নাই আপোনাৰ লগত কথা বতৰা হোৱা নাই বহুদিন অঁ অঁ অঁ হ'ব হ'ব দিয়ক অঁ অঁ